অঁ চলাই আছোঁ যাব নি কিনিবা অঁ পাৰিব এনেকে এহেজাৰমান ল'ম

কিমানত পাৰিব আপুনি হ'ব বাৰু চাই চিতি দিম অঁ

এনে কেইজনমান যাব অঁ চাই চিতি নিবলৈ দিব কাহানিকে যাব একত্ৰিছ ডিচেম্বৰ নে এক জানুৱাৰী অঁ যাব নেকি

টাইমটো মিলাই মেলি ক'ব

অঁ দুদিনৰ আগত ক'ব কিমানজনী যায় দুদিনমানৰ আগত কৈ দিব কিমানজনী যায় ভাল দৰে খুব বেছি আঠজনীমান নিব পাৰি

চাবলৈ ভাড়াটো বেছি হ'ব পৰিলে ৰাস্তাটো বৰ ঠিক নহয় যে বাৰশমান

অঁ গোটাই মেলি ক'ব

মিলাই মিলি ল'ব নতুনেই তিনিবছৰমান হৈছে আৰু তিনি বছৰমান হৈছে আৰু অঁ অ'টা খন এক লাখ বিশ হেজাৰ অঁ অঁ কেছ দি ল'লো যে অফাৰ দি আছিলে

আপুনি ক'ৰ পৰা কৈছে

লোকেশ্যনটো পঠিয়াই দিব তেতিয়াহে

বাকী ভালে আৰু অঁ তাৰিখটো আগতীয়াকৈ জনাব নহ'লে মোৰ চাৰ্ভিচিং দিব লাগিব যে চাৰ্ভিচিং ডেটটো আহি আছে মানে অঁ ফাইনেল নে ফাইনেল নে পেড টো অঁ সেইবাবে যে মানে দুদিনমান আগত কৈ দিব আৰু ভালদৰে পাতি ল'ব

মিলাই মিলি ল'ব ভাড়াটো তাতকৈ কমত নোৱাৰিম মানে চাব লাগিব চীটটো দেই মিলাই মিলি ক'ম বাৰু

অঁ অঁ

এহ হ'ব দিয়ক